মই ফুৰিবলৈ বাছ ৰেল ফ্লাইট গোটেই তিনিটাতে মই ফ্লাইট কি বুলি কয় যাত্ৰা কৰি পাইছোঁ কিন্তু মই বিশেষকৈ পচন্দ কৰোঁ বাছত যাবলৈ কিয়নো বাছত গ'লে আমি কমফৰ্টেবল ফিল কৰোঁ লগতে বাছত মই বহুত ঠাইত ফুৰিবলৈও গৈছোঁ অসমৰ বহুত ঠাইত বাহিৰত বাহিৰত ফুৰিবলৈ গৈছোঁ বাছ লৈ আমি বহুত মানুহ লগ হৈ আৰু আমি বিশেষকৈ বহাগ মাহত আমি যিহেতু ফাংচন কৰোঁ বিহুৰ আমি প্ৰায় ছোৱালী পোন্ধৰ বিছজনীমান আছোঁ এজন ড্ৰাইভাৰ আছে আমাৰ চিনাকি আমাৰ গাঁৱৰে হয় তাৰ এখন বাছ আছে সেই বাছতে আমি গোটেই ছোৱালীখিনিয়ে লগ হৈ বিহু ফাংচন কৰোঁ আৰু তাত আমি বহুত কেইজনী থাকোঁ প্ৰায় বিছজনী মানেই হ'ব তাৰপিছত আমি অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ গুৱাহাটীলৈ গৈছোঁ তেজপ তেজপুৰ শিৱসাগৰ গোলাঘাট যোৰহাট মাজুলী লগতে বৰপেটা আদি বিভিন্ন ঠাইত আমি বিহুৰ প্ৰদৰ্শন কৰিবলৈ যাওঁ আৰু সেই ঠাইবিলাকত যাওঁতে আমি সদায় বাছতে যাওঁ কাৰণ বাছত আমাৰ মানে কমফৰ্টেবুল ফিল হয় লগতে আমি বাছত পূৰা হুলস্থুল কৰি যাব পাৰোঁ কাৰণ বাছৰ স্পেচ বহুত আছে ট্ৰেইনত গ'লে কিছুমান অসুবিধাৰ সন্মুখীন হওঁ তাত বহু মানুহ থাকে আৰু ট্ৰেইনত ইমান ঠেকা ঠেকী হাই হুলস্থুলকৈ যাবলৈ ভালো নালাগে বাছত গ'লে কিবা এটা ভাল লাগে আৰু আৰু ফ্লাইটত এবাৰ যাত্ৰা কৰিছিলোঁ কিন্তু ফ্লাইটতো মই ইমান কমফৰ্টেবুল ফিল নকৰোঁ বাছত যিমানখিনি কমফৰ্টেবুল ফিল কৰোঁ এবাৰ ট্ৰেইনত যাওঁতে কিছুমান অভদ্ৰ ল'ৰাইও মানে অসভ্য়ালি কৰিছিল লগতে তাত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ মানুহ থাকে সেই মানুহৰ লগত যাবলৈ ভাল নালাগে লগতে